আছলতে দৈনন্দিন জীৱনত কৰি থকা মোৰ প্ৰায়বিলাক বস্তুৰ মাজত বা কামৰ মাজত চখ হিচাপে মই লিখাটো যেতিয়াই মন যায় তেতিয়াই আছলতে মই লিখিবলৈ আৰম্ভ কৰোঁ আৰু ইমান বৰ বেছি এটা ডিপ বা এটা গভীৰ বিষয়ক বাছি নলওঁ যে মোৰ লিখিবলৈ বহুত সময় লাগে চিম্প'ল বা সাধাৰণ কিছুমান অনুভৱে যেতিয়া মনত ক্ৰিয়া কৰে তেতিয়াই মই কলম বা কাগজ এখন লওঁ বা মোবাইলটোতেই হওঁক ফেচবুক পেজতেই হওঁক তেতিয়া মই এনেয়ে দুটামান লাইন

পৰিচালনা কৰিবলৈ বৰ বেছি টান যেন নহয় দৈনন্দিন যিবিলাক বাকীবোৰ কামৰ মাজত লিখাটো আছলতে সেইটো মনৰ ৰুচি হিচাপে ৰাখিছোঁ সেইটো কাৰণে বৰ বেছি টানো যেন নালাগে আৰু সাধাৰণতে কেতিয়া লিখো মানে যেতিয়াই মন যায় আছলতে যেতিয়াই মন যায় ৰাতি বিশেষকৈ শোৱাৰ সময়ত কিছুমান ভাবনাই ক্ৰিয়া কৰে যেতিয়া মনত সেইটো সময়তে মই লিখিবলৈ বেছি আৰাম পাওঁ বহি লিখিবলৈ বা কোনোবা আৰামদায়ক ঠাই বুলি ক'বলৈ মোৰ পঢ়া টেবুলখনেই আছে মই তাতেই বহি খিৰিকিৰ মুখত বহি খিৰিকিৰ ফালে চাই কিছুমান কথা ভাবি থাকোঁ আৰু তেতিয়াই মনত যি আহে সেইয়াই মই লিখি যাবলৈ মই ভালপাওঁ